হেল্ল' কেব ড্ৰাইভাৰ হয়নে মই দৰঙৰ হেঙালপাৰাৰপৰা ক'লোঁ বুক এটা আছিলে মোৰ মোৰ মা দেউতা তাত থাকে দৰং হেঙালপাৰাত থাকে গুৱাহাটীলৈ আহিব গুৱাহাটীলৈ বুক এটা আছিলে ভাড়াটো কিমান হ'ব দাদা